কি কৰিছা ঘৰতে আছানে অঁ স্কুললে আহি অঁ যাব লাগিব হেৰি সোনকালে আহিবা অকণমান ইহঁতক অকমান শিকাই বুজাই ল'ব লাগিব কাইলে পোন্ধৰ আগষ্ট নহয় জানো অঁ টাইম মানে সিহঁতক পৰিষ্কাৰ পৰিচ্ছন্ন হৈ আহি প্ৰথমতে চাফা কৰিবলে দিব লাগিব তাপা বন্তি প্ৰজ্বলন তাপা পতাকা উত্তোলন কৰিব লাগিব সেই ছাত্ৰ ছাত্ৰীকে ক'ব লাগিব তেওঁলোকৰ সেই অভিভাৱকসকলক স্কুললে মাতিবলে

অঁ চাব লাগিব শিকাব লাগিব দেশমূলক দেশপ্ৰেমমূলক গীত কোনোবােই কেইজনমান ছাত্ৰ ছাত্ৰীয়ে বৰ ধুনীয়াকে জানে আকৌ সিহঁতক ক'ব লাগিব

দিব লাগিব দুপৰীয়া পাতাকা উত্তোলনৰ পাছত বুট খোৱাব লাগিব তাৰপা খিচিৰি বনাবলে কৈছে চাৰে খাবলে অঁ ছাৰে দায়িত্বটো আমাকে দিছে কোনখিনি কি কৰা তাকে আৰু অফিচলে গৈছে আজি যাব তুমি স্কুললে অকমান সোনকালে আহিবা অঁ অঁ

অঁ ভাল হ'ব তুমি অকণমান জানা দেখোন সিহঁতক দেখাই দিবা আকৌ আমাৰ কণ্ঠ নাই আমাৰ বাইদেউহঁত আহিবই বাৰু প্ৰতেকৰে মাক দেউতাবক মাতিবলে ক'বা ক'বা

জানিব অঁ এই ডাঙৰকেইটাক ক'বা অঁ আধুনী বাইদেউহঁতক সোনকালে আহিবলে ক'বা পাতাকা উত্তোলন সকলো পালেহি ভাল হ'ব মইও কম বাৰু এই নহয় তুমিও ক'ব পাৰিবা

অঁ অঁ

ও ছাৰে আমাকে দায়িত্ব দিছে আহিব তেখেতো সোনকালে চাফ চিকুণকে আহিবলে ক'বা কাপোৰ কানি আমিও পাৰিলে পোন্ধৰ আগষ্টৰ ডেছটোকে পিন্ধি আহিবা পতাকা আছে আৰু প্ৰত্যেককে এখন এখন অকণ অকণ হেৰি সৰু পতাক লৈ আহিবলে ক'ব লাগিব আছে নহয় সিহঁতৰ ওঁ বাইদেউহঁত আহিলে চাহ তাহ বনাব লাগিব খাব লাগিব আলহী আহিব চাৰ চাৰে বজাৰটোৰ দোকানৰ পৰা আমাকে আনি ল'বলে কৈছে অঁ সম্বৰ্ধনা অঁ চাও ফিলখন চাফা কৰিব লাগিব নহয় বাহনীয়ে অঁ ফিলখন চাফা কৰিব লাগিব বাহনীয়ে সাৰিব লাগিব অঁ অঁ ওলোৱা আহা সোনকালে আহা অঁ অঁ সোনকালে আহিবা স্কুলত লগ পামেই